স্থানীয় অৰ্থনীতিত অসমীয়া ভাষা অতি সুন্দৰভাৱে ব্যৱহাৰ কৰা হয় আৰু অৰ্থনীতিত বিশেষকৈ অসমীয়া ভাষাত কিছুমান বিশেষ বিশেষ শব্দ ব্যৱহাৰ কৰা হয় যিবিলাকে বেপাৰ বাণিজ্যত অতি সুচল কৰি তুলিছে লগতে বেপাৰ বাণিজ্যত কিছুমান প্ৰশাসনীয় শব্দ ব্যৱহাৰ কৰা হৈছে যাৰ জৰিয়তে বেপাৰ বাণিজ্যত অধিক সুচল হৈ পৰিছে

বেপাৰ যেনে বেপাৰ টকা পৰা আদি কৰি বিভিন্ন ধৰণৰ প্ৰাচীন কালত আগৰ সময়ছোৱাত বিনিময় বিনিময় প্ৰথাৰ প্ৰচলিত আছিল অসমত আৰু এটা বস্তুৰ সলনি আন এটা বস্তু দিয়া হৈছিল আৰু তেনেদৰে বেপাৰ বাণিজ্য আগবাঢ়ি গৈছিল তাৰ লগে লগে লাহে লাহে মুদ্ৰাৰ প্ৰচলন হৈ আহিল মুদ্ৰাৰ পিছত সেই মুদ্ৰাসমূহৰ কিছুমান মূল্য দিয়া হয় আৰু টকা হিচাপে শব্দ ব্যৱহাৰ কৰা হয় আৰু কিছুমান বস্তু পৰিমাণ বুজাবলৈ এক নিৰ্দিষ্ট শব্দক কিছুমান নিৰ্দিষ্ট শব্দ ব্য়ৱহাৰ কৰা হয় যেনে পোণ গণ্ডা তেনেকুৱা ধৰণৰ শব্দ ব্যৱহাৰ কৰা হয় আশী শব্দ ব্যৱহাৰ কৰা হয় আৰু নিৰ্দিষ্টতা বাচক শব্দ কিছুমান ব্যৱহাৰ কৰা হয় অসমীয়া ভাষাত আৰু